বৰ্তমান মোৰ ল'ৰা ছোৱালী মই বৰ্তমান এতিয়া নিজৰ ল'ৰা ছোৱালী দুটাক লৈয়ে মই সুখী সফলতা লাভ কৰিছোঁ কাৰণ কিয় ছোৱালীটোও মেট্ৰিকত ভাল ৰিজাল্টেই কৰিছে এইট্টি টু পাৰ্চেণ্ট পাইছে আৰু লগতে হায়াৰ চেকেণ্ডেৰিটো খুব ভাল ৰিজাল্টেই কৰিছে ডিষ্টিংচন পাইছে এইট্টি এইট পাৰ্চেণ্টেজ পাইছে লগতে বৰ্তমান এতিয়া ছোৱালীটোৱে ডিগ্ৰীটো ভাল ৰিজাল্ট কৰি ফাৰ্ষ্ট ক্লাছ পাছ কৰি পেলাই এতিয়া গুৱাহাটী ইউনিভাৰ্ছিটিত হেৰি কৰি আছে অৰ্থনীতি বিভাগত তেওঁ মাষ্টাৰ ডিগ্ৰী কৰি আছে আৰু লগতে ল'ৰাটো ল'ৰাটোৰো খুব ভালেই হৈছে ৰিজাল্ট যোৱাবাৰ ষ্টাৰ মাৰ্কছ পাইছে আৰু লগতে দুখন উচ্চ গণিতত আৰু আমাৰ জেনেৰেল গণি মেথছত দুয়োখনতেই ভাল নম্বৰ পাইছে নাইনটি ফাইভ নাইনটি ফাইভ নম্বৰ পাইছে আৰু এতিয়া মই সেই লৈয়ে মই নিজক নিজে গৌৰৱান্বিত কৰোঁ কাৰণ নিজে সিহঁতক মই খুব কষ্ট কৰি ল'ৰা ছোৱালী দুটাক আমি দুইজনে বা দেউতাকে মই বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিছোঁ বা শিক্ষা দীক্ষাই এইখিনি কৰাৰ পৰাই মনটো ভাল লাগি আছে সেয়ে আৰু বেলেগ ক'বলগীয়া একো নাই তাতে আমি বহুত গৌৰৱান্বিত অনুভৱ কৰোঁ